ৰাজ্য চৰকাৰে বিজ্ঞান প্ৰযুক্তিবিদ্য়া ইঞ্জিনায়াৰিং আৰু অংকশাস্ত্ৰৰ শিক্ষাৰ প্ৰশিক্ষণ আৰু নিয়ম ইত্যাদিৰ বাবে বহুতো ইনিচিয়েটিভ লৈছে বেলেগ স্কুল কলেজ ইউনিভাৰচিটি এইবিলাক খুলিছে এই গাঁৱৰ জিলাত মানুহৰ মাজতে কেম্পেইনিং কৰিছে যে এই ইঞ্জিনিয়াৰিং বা অংকশাস্ত্ৰত কেনেকৈ সিহঁতে আ আগবাঢ়িব পাৰে কিছুমান কিছুমান কেইদিনমান আগতে চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মায়ে বঙাইগাঁও জিলাত আহিছিল আৰু তাৰে প্ৰ'মিচ কৰি গৈছিল যে আমাৰ তাত মানে বঙাইগাঁৱত তেওঁ ইঞ্জিনিয়াৰিং কলেজ আৰু এটা মেডিকেল কলেজ খুলিব আৰু সেইটো মানে ক'ব পাৰি যে আমি এটা ভাল ভাল ভাল ষ্টেপ বা ভাল ইনিচিয়েটিভ যোনটো চৰকাৰে আমাৰ কাৰণে লৈছে সিহঁতে সিহঁতে স্কলাৰশ্বিপছ্ আৰু বেলেগ বহুত বঁটা দি দিছে আৰু দি সহায় কৰিছে ছাত্ৰ ছাত্ৰীক যি যিসকলৰ বাবে ছাত্ৰ ছাত্ৰীয়ে ভালদৰে নিজৰ পঢ়াটো বা গণিত শাখাত বা মানে অংকশাস্ত্ৰত বা ইঞ্জিনায়াৰিং টো পঢ়াৰ কাৰণে আগ্ৰহ আগ্ৰহীত হৈছে আৰু সিহঁতে খালি পঢ়াৰ কাৰণে স্ক'লাৰশ্বিপেই নহয় সিহঁতৰ থকাৰ কাৰণেও বহুত ব্যৱস্থা কৰি দিছে আৰু এই ৰিজাৰভেশ্বনছ্ বা এ ই ডব্লিউ এছ কোটাতো বহুতো বহুতো দুখীয়া দুখীয়া পৰিয়ালৰ পৰা অহা ছাত্ৰ ছাত্ৰীক বহুতো স্কলাৰশ্বিপছ্ প্ৰদান কৰা হৈছে সেইটোৰ কাৰণে সিহঁতে নিজৰ এই এই ইঞ্জিনায়াৰিং শিক্ষা বা সেই ক্ষেত্ৰত আগবাঢ়িব পাৰিছে আৰু কলেজবোৰ বা ইউনিভাৰছিটিবোৰত লাইব্ৰেৰি ভাল ভাল ভাল প্ৰফেচৰছ্ এইবিলাক যাতে পুৰা পৰিপূৰ্ণ থাকে সেইটোও চাইছে চৰকাৰে এইবিলাকৰ কাৰণে মানে এই ইঞ্জিনিয়াৰিং আৰু বিজ্ঞানৰ কাৰণে এই ষ্টেপছ্বিলাক চৰকাৰে লৈছে আমি চাব পাৰোঁ যে চৰকাৰে এই ষ্টেপছ্বিলাক লৈছে